আমি মাজেলি সূতা আনিলে উহেই লওঁ আৰু মাছৰাজিৰ সূতা আনিলে উহাব নালাগে আৰু মহুৰা ফুৰাওঁ মহুৰাত লওঁ লৈ পেলাই আমি বাতি কাঢ়ো বাতি কাঢ়া হোৱাৰ পিছত ৰা বিন্ধ ৰা বিন্ধৱা হোৱাৰ পিছত চলাও চলৱাৰ পিছত আমি কাপোৰখান বান্ধো বান্ধি পেলাই বৰ বৰ তোলোঁ বৰ তুলি পেলাই কাপোৰখন এডাল এডালকে সূতা বাছোঁ বাছি পেলাই আমি কাপোৰখান আকৌ নতুনকে বান্ধো বান্ধি পেলাই আমি ফুল দুই তাল মান বো বুই পেলাই আমি ফুল তোলোঁ ফুল আমি গ্ৰাফৰ বহীত আঁকি লওঁ আঁকি লৈ পেলাই সেই গ্ৰাফৰ বহীত চাই পেলাই ফুল তোলোঁ আৰু বোৱা কাপোৰতো ফুল চাই পেলাই ফুল তুলবা পাৰি আৰু গ্ৰাফৰ বহীতো কিনিব পাই দোকানত তেনেকুৱা যেনেকুৱা ফুল লাগে তাৰমানে তেনেকুৱাকে ফুল তুলিব পাই আৰু গ্ৰাফৰ বহীত তাৰমানে ফুল তোলাও থাকে কিছুমান গ্ৰাফৰ বহী আমি আঁকি লওঁ আঁকি লৈ পেলাই তেনেকে কাপোৰত ফুল তোলোঁ আৰু চাদৰত আমি চাৰে আঠশ শ দিওঁ আৰু মেখেলাতো চাৰে আঠশ দিওঁ এনেকে পুতল কৰোঁ আৰু আমি পাৰি দিওঁ কিছুমান ৰঙা দিওঁ কিছুমান নীলা দিওঁ তেনেকুৱাকে চাদৰৰ পাৰি দিওঁ আৰু ৰঙীণ সূতাৰো লগাও আৰু চব সূতা উহাই ল'ব নালাগে যেনে মাছৰাজি সূতা এই পদ্মানী সূতা বহুত ধৰণৰ সূতা আছে এই খালী মাজেলি সূতাটোৱে উহাব লাগে আৰু নুহালেও তাৰমানে হেৰি কৰিব লাগে ববিনত ময়দা দি পেলাই ধুই পেলাই ৰ'দত মেলি দিব লাগে আৰু আমি ববিনত সূতা লওঁ দহটা ববিনত লওঁ লৈ আমি তেনেকে শ হিচাপে বাতি কাঢ়ো বাতি কাঢ়ি আমি কাপোৰ লগাওঁ